হেল্ল' পলাশ ট্ৰেভেল এজেন্সি হয় হয় হয় মই কৰিছিলোঁ আপোনাৰ নগাঁৱৰ পৰা মানে মোৰ আপোনাৰ প্লেনিং এটা আছিলে ট্ৰেভলিং গুৱাহাটী মানে গুৱাহাটী গোটেই গুৱাহাটী আৰু এক'লেণ্ডৰ পৰা আদি কৰি গোটেইখিনি ঘূৰা আচ্ছা মানে সেইটো কাৰণে ফেমিলি লৈ যাম আমাৰ তোমাৰ কেইজন আঠজন সাতজন আঠজন যাব আৰু

হয়

দুই মানে আমাক ফেচেলিটিটো ভাল লাগিব ন ফেচেলিটিও ঠিকে আছে

গাড়ী লাগিব লাগিব

ঠিকে ঠিকে আছে ঠিকে আছে অপোনাৰ তেতিয়াহ'লে আমাক মৰ্ণিং লাগিব আমি নগাঁৱৰ এইটো লক্ষীনগৰ চাৰিআলিত পিক আপ কৰিব লাগিব আমাক ৰাতিপুৱা

ঠিক আছে ঠিক আছে কিমান হ'ব বাজেটটো এনেই

ঠিকেই আছে

ঠিক আছে ঠিক আছে আপোনাক মই অনলাইন পে'মেণ্ট কৰি দিম আপুনি স্কেনাৰটো দি দিব মোক ঠিকেই আছে ঠিকেই আছে ঠিকেই আছে ঠিক আছে হ'ব ধন্য়বাদ